মোৰ গৰুজনী কেইবাজনীও আছে এজনীৰ নাম হ'ল কাজলী কাজলী মানে কি তাই এই গাৰ ৰংটো কজলা সেইকাৰণে তাইক কাজলী বুলি কওঁ বৰ মৰম লাগে আৰু গাখীৰো যথেষ্টখিনি দিয়ে তাই মানে কি হয় যেতিয়া চৰি থাকে মই কাজলী বুলি মাতি দিলে তাই য'তে নাথাকক লাগিলে দৌৰ মাৰি আহে আহি পেলাই মোৰ গা চেলেকে কিবা চেলেকে আৰু তাইৰ পোৱালি এটা আছে পোৱালিটোকো খুব মৰম লাগে পোৱালিটোৱে মানে মই যেতিয়াই থিয় হওঁ সি মোক পিচফালৰপৰা চেলেকিব হাতত চেলেকিব ভৰিত চেলেকিব এনেকুৱা ধৰণৰ আৰু এই গৰুজনীৰপৰা প্ৰায় মই এই আগদিনা ধৰক এই ৰাতিপুৱা সময়ত দুই লিটাৰমান আৰু গধূলি দুই লিটাৰমান এনেকুৱা ধৰণে আমি গাখীৰ খীৰাওঁ আৰু গাখীৰখিনি এই খাওঁ ঘৰত আৰু বেলেগকো দিওঁ কিন্তু গৰুজনীৰ প্ৰতি মোৰ বহুত মৰম আছে পোৱালিজনীৰ প্ৰতিও মৰম আও মোৰ ছাগলীও আছে ছাগলী আছে আপোনাৰ যথেষ্টখিনি কিন্তু তাৰ মাজতে কেইটামানৰ নাম আছে এজনী ছাগলীক মই ভুৰুকি বুলি মাতোঁ ভুৰুকিজনী কি হ'ল তাইৰ পেটটো বৰ ডাঙৰ তাইক ভুৰুকি বুলি মাতি দিয়াৰ লগে লগে তাই হাবি জংঘল য'তেই থাকক লাগে তায়ো চিঞৰিব বে বে কৈ আৰু ময়ো সুহুৰি মৰাদি মাৰি দিওঁ তাই দৌৰি আহি মোৰ ওচৰ পায়হি আৰু বৰ মৰম লাগে এই জন্তু জানোৱাৰবিলাকক এক্সোৱেলী মৰম কৰিলে সিহঁতে কেতিয়াও গৰাকীক পাহৰি নাযায় আৰু ইহঁতৰ পৰা উপাৰ্জনো যথেষ্ট হয় যি কি নহওক এই গৰু ছাগলীবিলাক মই যথেষ্ট মৰম কৰোঁ আৰু মোৰ গাহৰি আছে গাহৰি দুজনী আছে এজনী গাহৰিৰ নাম হ'ল ৰঙালী তাই মানে গাটো গোটেই গাটো ৰঙা ৰাঙলী ৰাঙলী ৰাঙলী ৰাঙলী বুলি যদি দুবাৰ তিনিবাৰ চিঞৰি দিয়ে তাই পিটনিত পৰি থাকিলেও দানা পানী খাই থাকিলেও তাৰপৰা দৌৰি উঠি আহি পেলাই মোক ঘোঁক ঘোঁক ঘোঁক ঘোঁক ঘোঁক ঘোঁক ওচৰত মানে ভৰিয়ে হাতে এনেকুৱা এনেকুৱা কৰি থাকে এই সেইটো কাৰণে ইহঁতক খুব মৰম লাগে আৰু তাহাঁতক মই দানা পানীও যোগাৰ দিওঁ আৰু এনেকুৱা ধৰণৰ জন্তুবিলাক মই খুব মৰম কৰোঁ সি মই ভাবোঁ সিহঁতেও মোক মৰম কৰে কিয় সিহঁতে আহি মোৰ গাৰ ওচৰত গাবিলাক চেলেকে তাৰপৰা আৰু মই এনেকুৱা ধৰণে যত্ন লওঁ এতিয়া সিহঁতৰ গা পাবিলাক মই ধোৱাই দিওঁ গাহৰিটো যেতিয়া আপোনাৰ পিটনিত পৰি পেলাই উঠি আহে তাৰ গাটোও মই ধুনীয়াকে পানী মাৰি ধোৱাই দিওঁ কি কিয়নো সিহঁতি চাফা চিকুন হৈ থাকে মৌমাখি অলপ কম হয় আৰু গৰুবিলাকো আমাৰ পিটনিত চৰে সেই সিহঁতে অহাৰ পাছতো সিহঁতে গৰুবিলাকৰ গাবিলাক মই ধুনীয়াকৈ ধুই মেলি চাফা চিকুন কৰি দিওঁ এই গাটো যেতিয়া তিতি থাকে তেতিয়া কি হয় সিহঁতক মহে আৰু দাঁহে এটেক কৰে আক্ৰমণ কৰে মানে আৰু সেই মহ দাঁহে নাখাবৰ কাৰণে কি হয় মই সিহঁতক গাবিলাক টাৱেলেৰে ধুনীয়াকৈ মুচি নোমবিলাক ফৰফৰীয়া কৰি দিওঁ তেতিয়া কি হয় নোমবিলাক যেতিয়া থিয় থিয় হৈ থাকে সিহঁতক মানে কি মহ আৰু দাঁহে খাব নোৱাৰে গতিকে মই এনেকুৱা ধৰণৰ কামবিলাক কৰি খুব ভাল পাওঁ আৰু দ্বিতীয় কথা হ'ল কি আমাৰ ঘৰত যিখিনি গাহৰি আছে এই গাহৰিখিনিৰ পোৱালি যথেষ্ট দিয়ে সিহঁতৰ যত্নটো মই এনেকুৱা ধৰণে লওঁ গাহৰি যিটো আমাৰ গৰালত বন্ধা হয় গৰালটো মই সদায়েই ধুওঁ সদায় ধুওঁ এটা কাৰণেই সিহঁতৰ মল মূত্ৰৰ যিটো গোন্ধ সেই গোন্ধটো যাতে সিহঁতে আকৌ পাব নালাগে সিহঁতে পালে মানে কি হয় অলপ তাহাঁতৰো বেমাৰ আজাৰৰ কিছুমান অসুবিধা হয় গতিকে মই সদায়েই পৰিষ্কাৰ কৰোঁ আৰু সিহঁতক খুব পৰিষ্কাৰ ধৰণে মই ৰাখোঁ গতিকে মই যথেষ্টখিনি উপকৃতও পাইছোঁ সিহঁতৰপৰা আৰু এই গৰু ছাগলী যিয়ে নহওক লাগে মই যথেষ্টখিনি সিহঁতক মৰম কৰোঁ আৰু খুব ভাল পাওঁ